মই কিতাপ কিতাপৰ বিপনীৰ পৰাই ক্ৰয় কৰোঁ ওচৰতে এখন সস্তা বা ছেকেণ্ড হেণ্ড কিতাপৰ দোকান আছে যিহেতু মই এগৰাকী মধ্যবিত্ত ঘৰৰ ছোৱালী সেয়েহে আৰ্থিক অৱস্থাৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি মই সেই ছেকেণ্ড হেণ্ড দোকানখনৰ পৰাই কিতাপ ক্ৰয় কৰোঁ যিহেতু সেই দোকানখনত সকলো ধৰণৰ কিতাপেই উপলব্ধ হৈ থাকে সেইবাবে মই যিখিনি মোৰ প্ৰয়োজনীয় কিতাপ পঢ়াৰ ক্ষেত্ৰতেই হওক বা আন অন্য আন কাৰণতেই হওক সেই সকলোখিনি কিতাপ মই তাৰপৰাই ক্ৰয় কৰিবলৈ সক্ষম হৈছোঁ আৰু সেই কিতাপ সেই কিতাপৰ দোকানখনে বহুতো ল'ৰা ছোৱালীকে সুযোগ দিছে বা সুবিধা দিছে এখন ছেকেণ্ড হেণ্ড দোকান হৈ তেওঁলোকে বহুতো ল'ৰা ছোৱালীকে উপকৃত কৰি আহিছে